কৃষকসকলে মানে অকল ধান খেতিটোৱে কৰা নহয় তেওঁলোকে মানে ধান খেতি কৰি উঠি আৰু এনেকুৱা কামত লাগি যায় ঘৰতে অকণমান খালী জাগা থাকিলে সেই জাগাখিনিত লাও জিকা ভোল কোমোৰা ভেন্দি জলকীয়া এইবিলাক মানে খেতি লগায় খেতি লগাই তেওঁলোকে সেইখিনি খেতি এনেকুৱা যত্ন কৰে মানে সাৰ দি নিজৰ হাতেৰে খুচৰি বন উঘালি তেওঁলোকে মানে বহুত যত্ন কৰি ডাঙৰ দীঘল কৰি ফল ধৰাৰ ব্যৱস্থাটো অতি কম দিনত কৰে কৰি মানে যেতিয়া জিকা ভোল লাও কোমোৰা ভেন্দি জলকীয়া এইবিলাক হয় তেতিয়া তেওঁলোকে ছিঙি বজাৰত বিক্ৰী কৰে বিক্ৰী কৰি মানে তেওঁলোকে ঘৰৰ খৰচ বা নিজৰ খৰচৰ পইচাটো ওলাই তেনেকে ঘৰ চলাই নিজেও চলে তেনেকে মানে তেওঁলোকে সেইটো কৃষকৰ কাম কৰে আৰু যেতিয়া সেইবিলাকো কৰিব নোৱাৰে তেওঁলোকে বেলেগত হাজিৰা কাম কৰিব যায় কাৰোবাৰ বস্তি চাফা কৰিবলগীয়া আছে তেনেকুৱাকে বন উঘালি বস্তি চাফা কৰে কাৰোবাৰ হেঙাৰ বা বেৰা দিব লগা আছে তেওঁলোকে সেইবিলাক কৰে আৰু নহ'লে মিস্ত্ৰীৰ লগত হাজিৰা কাম কৰিব যায় মিস্ত্ৰীৰ লগত তেওঁলোকে মিস্ত্ৰী কাম কৰে এনেকে মানে বহুত ধৰণৰ কৃষকসকলে কৰিব পাৰে আৰু কৰে আৰু তেওঁলোকে যেতিয়া খেতিটো হ'ব তেতিয়া মানে খেতিৰ মাজত যিবিলাক বন বা কিবাকিবি ধানৰ মাজত হয় সেইবিলাক চাফা কৰি লাও জিকা ভোল কোমোৰাৰ বোৰ চাফা কৰি তেওঁলোকে এনেকে মানে কৃষকৰ কাম নিদন কৰি তেওঁলোকে চলে আৰু যেতিয়া মানে সেইবিলাক নাথাকিব তেতিয়া মানে তেনেকে যিকোনো হাজিৰা কামত গুচি যায় কৃষক মানে যিকোনো কাম কৰে অকল কৃষকৰ বুলিয়ে নহয় বা বেৰাৰ কাম বস্তি চাফা কৰাৰ কাম মিস্ত্ৰীৰ লগত যায় কাম মানে কৃষকৰ সেইটো আজি মই খেতিয়ক মই খেতিতে লাগি থাকিম বা বেলেগ কাম মই নকৰোঁ সেইটো নকৰিম যিকোনো কামত মানে তেওঁলোকে যায় বা কৰে সেইটো কাৰণত তেওঁলোকক কৃষক হিচাপে পৰিচয় দিবও পাৰি আৰু দিয়েও তেনেকে মানে তেওঁলোকে চলি আছে আৰু নিজৰ ঘৰত গছৰ পুলি কৃষক মানে যিকোনো কাম কৰিব পাৰে বুলি ক'লোৱে গছৰ পুলি ৰোৱে যেইকোনো গছৰ পুলিসেই আজৰি সময়তে ৰুই তেওঁলোকে সেইবিলাক নিজৰ ঘৰত ডাঙৰ দীঘল কৰে যেনে নাৰিকল একডাল ৰুলে নাৰিকলডাল প্ৰতি কৰি ডাঙৰ দীঘল কৰি যেতিয়া নাৰিকল হ'ব সেই নাৰিকল গছজোপাৰ পৰা ঘৰত খাবও পাৰিব আৰু বিক্ৰীও কৰি তেনেকে মানে চলিব পৰাৰ উপায় হৈ যায় তামোল গছ এডাল ৰুলে সেই তামোলডাল নিজৰ ঘৰত খোৱাতো হয় বেছিকৈ ৰুলে তেওঁলোকে তামোল বিক্ৰী কৰাৰ সময়ত তামোল বিক্ৰী কৰি তেওঁলোকে তেনেকে মানে কৃষকৰ যিকোনো কাম কৰি কৃষক হিচাপে তেওঁলোকে নিজৰ শান্তি মতে চলি কাম কৰি খাই আছে এইটোৱে মানে খেতিয়কৰ কৃষকৰ কাম বুলি মই ভাবোঁ আৰু ভাবিছোঁও তেনেকুৱাই খেতিয়কৰ কাম